হয় মাংস তোমাৰ এতিয়া লোকেল চলি আছে তিনিছ হেল্ল' অঁ এতিয়া মাংস তোমাৰ লোকেল চলি আছে চাৰিশ ব্ৰইলাৰ চলি আছে তোমাৰ তিনিশ বিছ নাই আজিলাকি মাৰ্কেটত ব্ৰইলাৰটোতো গম পাইছাই ন বাহিৰৰ ব্ৰইলাৰটো বন্ধ কৰি দিলে সেইটো কাৰণে অলপ দিগদাৰ হৈছে আৰু আমাৰো আহিবাচোন যদি বেছিকৈ হয় তেতিয়া মিলাই মিচি কিবা এটা দিব পৰা হ'ব অঁ তোমাক কি লাগে লোকেল লাগিব নে নে ব্ৰইলাৰ ব্ৰইলাৰটো বাৰু কিবাকে বাৰু আপুনি আহক ব্ৰইলাৰটো যদি মিলাব পৰা যায় তেন্তে মিলাই দিব পৰা হ'ব কিন্তু অঁ হোম ডেলিভাৰী অঁ হোম ডেলিভাৰী দিব পৰা যাব বাৰু কথা নাই কিন্তু দামটোতো সেইটোৱেই আৰু যদি আপুনি বেছিকৈ লয় তেন্তে কিবা এটা কমাই দিব পৰা যাব দহ বিছ টকা এটা কিন্তু বৰ বেছি এটা কমাই থাকিব পৰা নাযাব ষ্টকত বিশেষকৈ নাই আপোনাৰ ডেটটো কিমানলৈ বুলি ক'লে আপোনাৰ ডেটটো কিমানলৈ বুলি ক'লে থাৰ্টী ন অঁ থাৰ্টীত আমাৰ নতুন মাল আহিব আপুনি পাই যাব কথা নাই ঠিক আছে বাৰু আপুনি আহিব কাইলৈ আমি কথা পাতিম ভালকৈ